হেল্ল' হেল্ল' হয় হেল্ল' শুনিছেনে অঁ মোৰ ৰূম ৰূম এটা ডিজাইন কৰিব লাগিছিলে ইণ্টেৰিঅ'ৰটো অ তাৰপৰা আপোনাৰ এনেকৈ নম্বৰটো পালোঁ ওচৰৰ মানুহৰ ঘৰৰ পৰা আপুনি কামটো ভাল কৰে বুলি শুনি তাৰপৰা সেইটোৱে মানে আপোনাৰ সৰু ৰূমটো ডিজাইন কৰিব লাগিছিলে তাৰপৰা মই লখিমপুৰ

আপুনি কাইলৈ আহিব ৰাতিপুৱা এঘাৰটামান বজাত পোৱাকৈ আহিলেই হ'ল অঁ হয় আছে ৰূম ৰূম আপোনাৰ দুটা তাৰপৰা কিটছেন তাৰপৰা বাথৰূম আপুনি আৰু বাৰান্দা বাৰান্দা আছে অ' আপোনাৰ স্কোৱাৰ ফিট কিমানকৈ ল'ব স্কোৱাৰ ফিট হয়নি অঁ ঠিকা আছে তেনেহ'লে আহিব কাইলৈ দেই অ